ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথা ক'বলৈ গ'লে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰি পোনতে বেপাৰ বাণিজ্য কৰিবলৈ বুলি অহা ইংৰাজসকলে চলে বলে কৌশলে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য গঢ়ি তোলে আৰু ওঠৰশ উনপঞ্চাছ চনৰ ভিতৰত ভাৰতৰ প্ৰায় সৰ্বত্ৰ ব্ৰিটিছ সাম্ৰাজ্য বৃষ্টিত হৈ ভাৰতবাসী বিদেশী ইংৰাজৰ পৰাধীন হয় ওঠৰশ সাতাৱন্ন চনত বিদেশী ইংৰাজ শাসনৰ বিৰুদ্ধে সংঘবদ্ধভাৱে এটা বিদ্ৰোহ হয় যদিও নেতৃত্ব উন্নত অস্ত্ৰ শস্ত্ৰ অভাৱ স্বাৰ্থপৰ সামন্ত শক্তি আৰু বুদ্ধিজীৱি্ৰ অসহযোগিতাৰ বাবে এই বিদ্ৰোহ কৃতকাৰ্য নহ'ল তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ পাৰ্লিয়ামেণ্টে নিজৰ হাতত তুলি ল'লে আৰু লগে লগে হিন্দু মুছলমানৰ ঐক্য নষ্ট কৰি বিভেদৰ বীজ সিঁচি বিভেদ আৰু শাসন নীতিৰে নিজৰ শাসনৰ অব্যাহত ৰাখিবলৈ যত্ন কৰিলে কিন্তু ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা পাশ্চাত্য শিক্ষাৰ প্ৰভাৱত ভাৰতবৰ্ষত এক নৱজাগৰণে দেখা দিলে জাতীয় ভাৱ আৰু স্বাধীনতাৰ স্পৃহা বৃদ্ধি হ'ল পৰাধীনতাৰ গ্লানি কি ভাৰতবাসীয়ে বুজিব পাৰিলে ওঠৰশ পঁচাশী চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হোৱাৰ পিছৰ পৰা পৰাধীনতাৰ পৰা মুক্তি লাভ কৰা ভাৰতবাসীৰ একান্ত কাম্য হৈ পৰিল অৱশ্যে প্ৰথম অৱস্থাত জাতীয় কংগ্ৰেছ চৰকাৰে বিৰোধী নাছিল বৰং তোষামোদ নীতিয়ে ভাৰতীয়ৰ বাবে সুশাসন প্ৰাৰ্থনা কৰাই আছিল এই অনুষ্ঠানৰ লক্ষ্য কিন্তু সময়ৰ লগে তোষামোদ নীতিৰে যে বিদেশী চৰকাৰৰ পৰা ন্য়ায্য ব্যৱহাৰ পাব নোৱাৰি সেই কথা উপলব্ধি কৰি কংগ্ৰেছৰ মাজতে এদল চৰমপন্থী সৃষ্টি হয় আৰু চৰকাৰৰ বিৰুদ্ধে উগ্ৰ নীতিৰ সূচনা কৰে তেওঁলোকে আৰু স্বাধীনতা আদায় কৰাৰ তেওঁলোক পক্ষপাতি হয় ঊনৈছশ পাঁচ চনত বংগ বিভাজনৰ পিছৰ পৰাই চৰমপন্থীসকলৰ জনপ্ৰিয় হ'ল আৰু বংগ বিভাজনৰ বিৰুদ্ধে শক্তিশালী আন্দোলন আৰম্ভ হৈ ব্ৰিটিছ বিৰোধী মনোভাৱ তীব্ৰ হৈ উঠে এইক্ষেত্ৰত আমি কেইজনমান বিশেষ নেতৃত্বৰ কথা ক'বই লাগিব মহাৰাষ্ট্ৰৰ বাল গংগাধৰ তিলক পঞ্জাবৰ লালা লাজপট ৰায় বংগৰ বিপিন পাল দাস চৰমপন্থীসকলৰ প্ৰিয় নেতা ঠৈ পৰিল এওঁলোকে জনসাধাৰণৰ মাজত প্ৰবল দেশপ্ৰেমৰ জোৱাৰ আনি স্বাধীনতাৰ প্ৰতি তীব্ৰভাৱ জগাই তুলিলে বাল গংগাধৰ তিলকে এনি বেচাণ্টৰ সৈতে হোম ৰুল নামৰে এক শক্তিশালী আন্দোলনৰ গুৰি বঠা ধৰি বিদেশী আমোলতন্ত্ৰৰ পৰিৱৰ্তে জনসাধাৰণৰ শাসন প্ৰৱৰ্তন কৰি স্বায়ত্বশাসন প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল হেজাৰ হেজাৰ নৰ নাৰীয় নাৰীয়ে এই আন্দোলনলৈ গৈছিল চৰকাৰেও কঠোৰ দমন নীতিৰে আন্দোলন দমাবৰ চেষ্টা কৰিছিল কিন্তু ইতিমধ্যে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ হোৱাত ব্ৰিটিছে আন্দোলনকাৰীৰ লগত আপোচ কৰিবলৈ আগবাঢ়ি আহিল যুদ্ধৰ অন্তত সংস্কাৰ আইন ঘোষণা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াত আন্দোলন স্থগিত ৰখা হ'ল এই সময়তে ভাৰতীয় ৰাজনৈতিক মঞ্চত মহাত্মা গান্ধীৰ আৱিৰ্ভাব হয় অহিংসা প্ৰেম আৰু সত্যৰ মূৰ্ত প্ৰতীক গান্ধী আছিল অপূৰ্ব সংগঠন শক্তিৰ অধিকাৰী সত্যাগ্ৰহ আছিল তেওঁৰ অমোঘ অস্ত্ৰ ঊনৈছশ ঊনৈছ চনত গান্ধীয়ে কংগ্ৰেছত যোগ দিয়ে আৰু তিলকৰ মৃত্যুৰ পিছত ঊনৈছশ বিছ চনৰ পিছত তেওঁ কংগ্ৰেছ অনুষ্ঠানৰ অপ্ৰতিদ্বন্দী নেতা হৈ পৰিল তেৱেঁ ভাৰতীয় জাতীয় কংগ্ৰেছত এমুঠি বুদ্ধিজীৱিৰ অনুষ্ঠানৰ পৰা গণ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰে তেওঁ অহিংসা নীতিৰে ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ পথ সুগম কৰি তোলাৰ উপৰি সামাজিক সংস্কাৰ আৰু সাম্প্ৰদায়িক ঐক্যৰ বান্ধোনেৰে নতুন যুগৰ সন্ধান দিয়ে অমৃতসৰৰ জালিয়নাবাগৰ হত্যাকাণ্ডৰ বিৰুদ্ধে হেজাৰ হেজাৰ নিৰস্ত্ৰ জনসাধাৰণক যেতিয়া গুলিয়াই নিহত আৰু আহত কৰাৰ পিছত মহাত্মা গান্ধীয়ে ঊনৈছশ বিছ চনত ত্তেওঁ ঐতিহাসিক অসহযোগ আন্দোলন অৰম্ভ কতি ব্ৰিটিছ শাসন বিকল কৰি দিবলৈ বিচাৰিছিল ইয়াৰ পাছতে আৰম্ভ হ'ল ভাৰত ত্যাগ আন্দোলন তাৰ পাছত এনেদৰে মহাত্মা গান্ধীৰ নেতৃত্বত ভাতৰত স্বাধীনতা আন্দোলনে এটা বেলেগ পৰিসৰলৈ যাবলৈ সক্ষম হ'ল তাৰ পাছত দেশে স্বাধীনতা লাভ কৰিলে ঊনৈছশ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্টত হেজাৰ জনৰ ত্যাগ আৰু সংগ্ৰামৰ বিনিময়ত ৰাজনৈতিক স্বাধীনতা লাভ কৰিলে আৰু বিদেশীৰ শাসন উফৰাই নিজৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল জৱাহৰলাল নেহেৰু আছিল ভাৰতৰ স্বাধীন ভাৰতত প্ৰথমজন প্ৰধান মন্ত্ৰী দেশে স্বাধীনতা লাভ কৰাৰ পাছত ঊনৈছশ ছাপন্ন চনত ভাৰত চৰকাৰে সামৰিক শক্তিৰে বিভিন্ন ঠাই ভাৰতৰ লগত লগ লগাই ল'লে স্বাধীনতা ভাৰত স্ৱাধীন ভাৰতবৰ্ষৰ নিজা সংবিধান ডক্টৰ আম্বেদকাৰৰ নেতৃত্বত যুগুত কৰা গ'ল ঊনৈছশ পঞ্চাছ চনৰ চাব্বিছ জানুৱাৰীত এই সংবিধান কাৰ্যকৰী হোৱাৰ লগে লগে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ সাৰ্বভৌম প্ৰজাতন্ত্ৰ হিচাপে ঘোষিত হ'ল